অঁ পঞ্চায়তৰ প্ৰেছিডেণ্ট ছাৰ হয়নে বাৰু অঁ মই অভিজিৎ বৰুৱাই কৈছিলোঁ ছাৰ মোক মানে ট্ৰেড লাইচেঞ্চখন কাৰণে আপোনাক ফোন কৰিছিলোঁ আমাৰ গাঁৱত মানে মই দোকান এখন খুলিছোঁ তিনিআলিত গতিকে তাৰ কাৰণে মোক ট্ৰেড লইচেঞ্চখনৰ প্ৰয়োজন আছিলে অঁ আমাৰ গাঁৱত তিনিআলিটোত অঁ অকামলুৱা হয় গেলামালৰ দোকান ছাৰ অঁ হয় ছাৰ ট্ৰেড লাইচেঞ্চখন উলিয়াই থওঁ বুলি ভাবিছোঁ কাৰণ ভৱিষ্যতলৈয়ো প্ৰয়োজন হ'ব গতিকে এতিয়াই উলিয়াই থওঁ আৰু ছাৰ ডকুমেণ্ট কি কি লাগিব

অঁ

অঁ ছাৰ এনেই পইচা কিমানমান লাগিব

অঁ তেতিয়া ছাৰ আপোনালোকৰ অফিচ কেতিয়া খোলা থাকে অঁ আৰু টাইম ছাৰ অঁ অঁ তেতিয়া ছাৰ মই কাইলৈ মানে গৈ আছোঁ

অঁ হ'ব ছাৰ